ভাৰতীয় পৰিবহন ব্যৱস্থাটো ভাল বুলিয়েই ক'ব পাৰি কাৰণ আমাৰ দেশত যাতায়তৰ সুবিধা বহুখিনিয়ে উন্নত আৰু আমি এফালৰ পৰা ইউ আন এজেগালৈ যাবলৈ হ'লে যাতায়তো বহুখিনি সুবিধা পাওঁ ধৰক আজিৰ যুগতো সকলো ঘৰে ঘৰে একোখনকৈ বাহন আছে যদিও কিছুমানৰ বাহন নাই তথাপিও সেইখিনিয়ে চৰকাৰে দিয়া পাছত কম খৰচতে যাব পৰা যায় যান বাহনৰ যোগেদি আমাৰ বহুতো সুবিধা হৈছে যাৰ ফলত আমি আপোনাৰ বহুতো জেগাৰ দেখিবলৈ পাওঁ দেখিবলৈ পাওঁ কিন্তু কোনো জেগাৰ আমি ভ্ৰমণ এজেগাৰ পৰা আন জেগালৈ যেতিয়া ভ্ৰমণ কৰোঁ তেতিয়া আমি কিছুমান সন্ কিছুমানৰ সন্মুখীন হওঁ সেই সন্মুখীনখিনি ইমান কঠিন নহয় যদিও কিছু পৰিমাণে আমাৰ সময় নষ্ট কৰে আপোনাৰ যান বাহনত যেতিয়া আমি কোনো এঠাইলৈ যাবলৈ ওলাওঁ তেতিয়া আমি ট্ৰেফিক জামত বহুখিনি সময় আমাৰ নষ্ট হয় কাৰণ এতিয়া সকলো ঘৰে ঘৰে যান বাহন হোৱাৰ বাবে সেই যান বাহনখিনি গোটেইখিনি এজন মানুহো আজিকালি গাড়ী লৈ গুচি যায় যাৰ ফলত আপোনাৰ সেই জেগাকণ আৱব্ধ হৈ যায় আৰু ট্ৰেফিক জামৰ সৃষ্টি কৰে আৰু এইখিনি কাৰণেই হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কেতিয়াবা আমি এই কোনো ঠাইত গৈ তাৰ পৰা আপোনাৰ যাতায়তৰো সুবিধা নাপাওঁ আহিবলৈ কোনো এজেগাত ভ্ৰমণ কৰিবলৈ যোৱাৰ পাছত সেই ভ্ৰমণ কৰা জেগাখিনিৰ পৰা উভতি আহোঁতে যথেষ্ট কষ্ট হয় আৰু ৰাস্তা পথ ভাল হোৱাৰ বাবে এতিয়া বহুতো সুবিধাও হৈছে যদিও আপোনাৰ কিছু ক্ষেত্ৰত অসুবিধাৰো সন্মুখীন হ'ব লগা হয়